হেল্ল' কি হ'ল ক'ত গেছা তুমি এনেকে মাত চাত নেদাকৈ কোনে যায় বাজাৰত কি মুখখন ফুলাই আছা কবাত গেলি কৈ যাবা লাগে না নালগে আৰু মই মুখ ফুলেই আছু তোমাৰ তিৰিটোৱে মুখ ফুলেছি কি কথাত মুখ ফুলে আছে যে কি কথাত খং উঠছে এবাৰ সুধবা লাগে না নালগে মই চিনেমাখান চিনেমাখান চাবা যাব লগ ধৰা কাৰণে খং কৰা নাই নহয় মই তোমাৰ কথা শুনি কাৰণেহে খং কৰছোঁ তুমি তুমি চব কথাত ইৰিটেট হোৱা বুলি কিয় কৈছা সেইকাৰণে খং উঠছে ন পিছত কৈছা কি মইটো নিজেতো খংটো কমাই লৈছিলোঁ তুমি আৰু চব কথাত ইৰিটেট হয় বুলি কব লাগা কি আছে একবাৰ কি কৰ কথা কৈ থাকি লাভ নাই চব সদায় সদায় এনেকৈ এনেকৈ কাজিয়া কল্লি নচলেটো ৰিলেশ্যনশ্বীপ ফাৰ্ষ্ট কোনো কাজ্যা কৰা নাই খং কোনে কৰচে সেইতো তোমাৰ লগত নিজেও খাতাব লাগে নেকি অলপমান বেলেগক কৈ থাক্লি নহয় চব কথা মোক কিয় কৈ আছা বাৰে বাৰে এটা কথা নিজৰ কি খং নাই নেকি মই অকলে খং কৰোঁ নেকি এখান তালে এনেও হাতেদি তালি নাবাজে সেইটো নাজনা আইজা এতিয়া মাংস মাংস খাই দিলিয়ে প্ৰব্লেম ছল্ভ হৈ নাযায়তো কিন্বা যোৱা কথা নহয় মাংসটো এ হ'ব হেইগ্লা ছাৰপ্ৰাইজছে মোৰ একো মন ভোলাবা ন'ৰে মোক প্ৰব্লেম ছল্ভ কৰি যাবা লাগে মানুহে চব কথা এংকে আজি কাজ্যা লাগবো আজি মাংস আনবা কালি কাজ্যা লাগবা কালি আইচক্ৰীম আনবা সেনকৈ নহয়টো কথাবিলাক ৰাখা ইতা ফোন মই নাই আইভা সোনকালে ঘৰত

দে হ'ব দে